মোৰ কিছুমান দৰকাৰী কাৰণত মই অফিচ কাছাৰি এইবিলাকলৈ গৈছোঁ কাম আদায় কৰিবৰ কাৰণে পেপাৰ পত্ৰই কিছুমান মানে দুৰ্নীতি চুৰ্নীতি এইবিলাক আদি পাইছোঁ পঢ়িবলৈ পোৱা যায় কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই আজিলৈকে মই মানে কাম তেনেকৈ মোৰ ভালকেই মানে সুবিধাতো আদায় কৰি আহিছোঁ